অ' হয় আমাৰ গাঁওখনত মাজে মাজে ধৰক পশুপালনৰ ওপৰত কৰ্মশালা বা আলোচনা চক্ৰ মাজে মাজে আমাৰ ৰাইজৰ মাজত হৈ থাকে আৰু হৈ থাকে কাৰণেই ধৰক আমাৰ কৃষকসকল বা আমাৰ গাঁৱলীয়া মানুহসকলে ধৰক বহুতখিনি উৎসাহিত হৈছে বা সুন্দৰভাৱে পশুপালন কৰিব পাৰিছে বুলি মই ভাবো